ফুৰা চকা কৰিবলৈ গ'লে আপোনাৰ কেনেধৰণৰ ভাল অভিজ্ঞতা আছে তাৰ বিষয়ে আমাক জনাওক মই দুহেজাৰ ঊনৈছ চনত দেলহি গৈছিলো ব্ৰহ্মপুত্ৰ ট্ৰে'নত যাওঁতে বহু জেগা চাই গ'লো বিহাৰৰ মাজে মাজে পথাৰবিলাক দেখিলো চাপৰ চাপৰ আমগছ দেখিলো অ'ত এজন ত'ত এজন কাম কৰা মানুহে দেখিলো অভিজ্ঞতা সেইখিনি হ'ল দেলহিত গৈ মেট্ৰ' ট্ৰে'নত যাত্ৰা কৰিলো মেট্ৰ' ট্ৰে'নত গৈ দেলহি ৰাজধানী পালোগৈ পাই ইণ্ডিয়া ক্লাবত আমাৰ এখন গুৰুত্বপূৰ্ণ সভা আছ আছিলে সভাত আমি অংশগ্ৰহণ কৰিলো আমি তাত ওঁঠৰ দিন থাকিলো ওঁঠৰ দিনত বিভিন্ন ঠাই চালো চোনীয়া মাৰ্কেটকে আৰম্ভ কৰি লালকিল্লা ইণ্ডিয়া গে'ট ৰাষ্ট্ৰপতি ভৱন এইবিলাক চাই বহুত ভাল লাগিল আমি আকৌ আহি হাৰিয়ানা বুলি এটোকোৰা জেগাতে আমি আমাৰ বাসস্থান আছিল এই ওঁঠৰ দিনৰ কাৰণে আমি তাতে থাকিলো তাত ভাত পানীও খালো আমাৰ ইয়াতকৈ অসমতকৈ হাৰিয়ানা হাৰিয়ানা বোলা জেগাটো মাছ মাংস বহুত সস্তা ভাতৰো সস্তা একেবাৰে সুলভ পাবলৈ জাহাজী কল আমাৰ ইয়াত চল্লিছ টকা আষি তাত দছ টকাত পোৱা যায় মধুৰি আমাৰ ইয়াত কেজি দুশ টকা তাত কেজি বিশ টকা তেনেকৈ খাই আমি বহুত আনন্দও কৰিলো কিন্তু তা তামোল পাবলৈ দিগদাৰী তাত অকল চুপাৰীহে পায় চুপাৰী নাজানো হিন্দী নাজানো কাৰণে চুপাৰীটো বুজিয়ে নাপাওঁ এনেকৈ বুলি কৈ দিওঁ এনেকৈ খাওঁ বুলি কৈ দিওঁ তেনেকৈ দিয়ে অলপ হাঁহি ফূৰ্তিও হ'ল অভিজ্ঞতা যথেষ্টখিনি হ'ল তাৰপিছত আকৌ এতিয়া যাওঁযেন লাগে দিল্লীলৈ দিল্লীলৈ হতকাই যোৱাটো আমাৰ কাৰণে অসম্ভৱ সেইকাৰণে আশা ৰাখিছো মাজতে এবাৰ যদি স্বাস্থ্য গা পানী ঠিকে থাকে যাম দিল্লী নিচিনা জেগাত গ'লে মানুহৰ বহুত অভিজ্ঞতা হ'য় মানে আমাৰ অসমতকৈ বহুত ভাল তাত কিন্তু এটা কথা ক'বলৈ গ'লে কি হ'ব গাড়ী ঘোঁৰাবোৰ দেখিলো তাত গাড়ী ঘোঁৰাবোৰ ইমান স্পিডত চলায় মানে পুৰা দৌৰা দৌৰিকে চলায় তাত মানে এখনো ইমান ভাল ভাল নতুন গাড়ী এখনো ভালকৈ নেদেখিলো চব ক'ৰবাত ভগা ক'ৰবাত চেলেকা চুবিয়া হোৱা এনেকুৱা দেখিলো কিন্তু আমাৰ অসমত তাতকৈ বহুত ভাল এই বহুত ডাঙৰ ডাঙৰ শ্ব'ৰুমো দেখিলো গাড়ীৰ এই একদম ডাঙৰ বৃহৎ পথাৰৰ নিচিনা এইবিলাকত এই ফৰ্চ'না ইন'ভা এইবিলাক বি এম ডাব্লিও এনেকুৱা গাড়ীবিলাক থৈ দিয়ে কিন্তু আমাৰ ইয়াতে সেইবিলাক দেখিয়ে পোৱা নাই বহুত মানুহে গতিকে সেই তাত অনাদৰো হয় সেইবিলাক বস্তু আচল কাৰণটো হ'ল কি দেলহি দেশৰ ৰাজধানী তাত মানে গ'লে মানুহে বহুতো গৌৰৱ অনুভৱো কৰে মই তাকে মাজে মাজে গৌৰৱ অনুভৱ কৰো অকণমান তাত গৈছো বুলি গতিকে পুনৰবাৰ যাবলৈ চেষ্টা কৰিম